মোৰ প্ৰিয় খাদ্য নিৰামিষৰ ভিতৰতেই মই দালিবটা আলু খানা আলু পিটিকা গৰৈ মাছ পোৰা যিটো একেবাৰে আমাৰ থলুৱা খাদ্য মাছৰ খাৰ শেৱালি ফুলেৰে মাছৰ খাৰ যিটো বনোৱা যায় সেইত শেৱালি ফুল শুকাই তাত মাছৰ মাথা দি ৰন্ধা হয় খুবেই খাবলৈ জুতি লগা কচুৰ খাৰ লটি কচুৰ আলুৰ লগত ভাজি বুটৰ বৰা মগুমাহৰ আঞ্জা এইবোৰ মাৰ হাতৰ জুতি লগা খাদ্য খাই মই ভালপাওঁ মাছ মাংস যদিও অসমীয়া সমাজত চলে কিন্তু প্ৰিয় হিচাপে মই স্থান দিব নোৱাৰোঁ কাৰণ মাছ মাংসত বেলেগ ৰেচিপি হিচাপত ক'ব লগা কৈ তেনেকৈ মই ভাল নাপাওঁ কিন্তু নিৰামিষৰ যিটো সুকীয়া সুকীয়াকৈ এবিধ বস্তুকে সুকীয়া সুকীয়াকৈ বনাবপৰা যিটো সুবিধা আছে সিমানখিনি সুবিধা মই আমিষত নাপাওঁ